মই ৰান্ধিবলৈ স্কুলত পঢ়ি থকা দিনৰে পৰা শিকিছিলোঁ মই ক্লাছ ছেভেন মানৰ পৰা শিকিছিলোঁ মায়ে আমাৰ ৰান্ধিছিলে আৰু মাৰ ওচৰতে বহি মই প্ৰায়ে চাইছিলোঁ মায়ে কেনেদৰে ৰান্ধে চাই মই ৰান্ধিবলৈ শিকিছিলোঁ মই কেতিয়াবা ৰান্ধিছিলোঁ আমাৰ বাই ভনী কেইবাজনীও মোৰ ভণ্টিয়ে বেছিভাগ ৰান্ধিছিলে মই কেতিয়াবা ৰান্ধোঁ কিন্তু মই ৰন্ধাটো বৰ সুন্দৰকৈ ৰান্ধিছিলোঁ সকলোৱে খাই খুব ভাল পাইছিলে মই শাক পাচলি বেছিকৈ ভাজি বনাই খাইছিলোঁ বা বনাই খুৱাইছিলোঁ ঘৰৰ সকলোৱে মই বনোৱা খাই ভাল পাইছিলে আমাৰ ঘৰত গাখীৰ বহুত আছিলে গাখীৰৰ পৰা মই পনীৰ উলিয়াই পনীৰ তৰকাৰী বনাওঁ পনীৰ তৰকাৰী খাই সকলোৱে ভাল পায় তেনেদৰেই প্ৰথম পনীৰ বনোৱা নাছিলে মই পিছতহে পনীৰ বনাবলৈ শিকিছিলোঁ পনীৰ তৰকাৰী আলুৰ সৈতে বনালে সকলোৱে খাই বৰ ভাল পাইছিল ময়ো পনীৰ খাই বৰ ভাল পাওঁ ইয়াৰ বাহিৰেও শুকানকৈ ভজা আলু আৰু মাংস মাংসও বনাওঁ মই মাছৰ টেঙা জোল বনাবলৈ ভাল পাইছিলোঁ আৰু খাবলৈ ভাল পাইছিলোঁ ডাঙৰ মাছৰ জোল মই প্ৰায়ে বনাইছিলোঁ আৰু মোক মায়ে মোক বনাবলৈ দিছিলে